অঁ হেল্ল' অঁ আপুনি গ্রামীণ বিকাশ বেংকৰ বেঞ্জনীবাইদেউ হয়নে অঁ মই মানে মোৰ এই পাছ বেংক পাছবুকটো এইটো বন্ধ কৰিব খুজিছোঁ ব্লক কৰি দিব নহয় মই বৰ বেলেগ এটা একাউন্ট খুলিম বুলি ভাবিছোঁ এইটো পিছত অঁ ডকুমেণ্টছ কি কি লাগিব বাৰু

বেং কাহানিকে কৰিব পাৰিম এইটো কাম অঁ ঠিক আছে অহা অহাকাইলৈ মই যাম আৰু মানে অকণমান খালি খৰধৰকৈ সোনকালে কৰি দিব কামটো অঁ তেনেহ'লে আপুনি সিমানকৈ সময় দিয়াৰ বাবে ধন্যবাদ